হেল্ল' মইতো নাইণ্টি নাইনৰ ৰিচাৰ্জ কৰিছিলোঁ সেইটো মোৰ সঠিকভাৱে মই পোৱা নাই ক'ত কি হ'ল মইতো ধৰিবপৰা নাই আপোনালোকে জনাব নেকি ৰিচাৰ্জটো মই বেলেগ কেনেকৈ আৰু এটা নতুনকৈ ল'ব পাৰোঁ জনালে মই উপকৃত হ'ম